হেল্ল' হেল্ল' অঁ অঁ অঁ হয় নেকি অঁ আপুনি অঁ অঁ অঁ আপোনাৰ নামটো অঁ আপুনি ক'ৰপৰা কৈছে অঁ অঁ ডিব্ৰুগড়ৰপৰা ন

অঁ আপোনাৰ আপোনাৰ প্ৰব্লেমবোৰ কওকচোন

অঁ

অঁ অঁ আমি এই ডিব্ৰুগড়ৰ এই কাণৈ কলেজৰ ওচৰতে শিকাওঁ তো ৰাতিপুৱা ছটাৰপৰা সাতটালৈকে কৰোঁ আৰু আবেলি পিছবেলা পাঁচটাৰপৰা ছটালৈকে কৰোঁ তো আপুনি এতিয়া কোনটো সময়ত আহিব পাৰিব সাতটালৈকে অঁ পাছবেলাও শিকাওঁ অঁ ফিজ পাতি সাধাৰণতে নলয় যদি নিজে কিবা দিব বিচাৰে দিব পাৰিব আৰু আপুনি ইয়াৰ ওপৰত পূৰা বিশ্বাস ৰাখিব লাগিব যে মই য়োগা কৰিলেই ভাল পাম বা এইটো কৰিলে এইটো অঁ ভাল হয় বুলি ফাৰ্ষ্টতে আমি অকমান দহমিনিটমান মেডিটেশ্যন কৰোঁ ধ্যান ধ্যান কৰোঁ মানে ধ্যান কৰোঁ তাৰপিছত দুটামান আমি হেৰি য়োগা কৰোঁ অঁ তাৰ ভিতৰতো কঁকালৰ কাৰণেও আছে বেলেগ বেলেগ কাৰণেও আছে কঁকালৰ কাৰণেও আছে অঁ আপুনি কৰি মানে খুব ভাল পাব আৰু অতি সোনকালে আপুনি আহিব আহি কৰি চাব আৰু কেনেকুৱে পাইছে কি জনাব আমাক কৰি পিনে আৰু ভাল মই কৈছোঁ আপুনি ভাল পাব অতি সোনকালে ভাল পাব কেনেকে আপুনি আৰু কাৰোবাৰ গম পাইছে নেকি যে ইয়ালৈ আহিছে হেৰি ভাল পাইছে অঁ আপোনাৰ ওচৰৰ অঁ অঁ তেনেকৈ শুনিলে অঁ তেওঁ এতিয়া আহি আছে নেকি বাৰু আমাৰ ইয়াত অঁ অঁ অঁ অঁ তেওঁ অঁ তেওঁ ভাল পালে সেইকাৰণে তেওঁ অঁ তেওঁ ভাল পাইছে সেইকাৰণে আপোনাক ক'লে হয় নাই অঁ সেইকাৰণে অঁ

অঁ অঁ অঁ আমি আপুনি আহিব আমি আপোনাক চাম কেনেকৈ আপুনি চবেইেতো চব কৰিব নোৱাৰে ন সেইকাৰণে আপুনি আহিব আমি আপোনাক চাম আপোনাৰ কেনেকুৱা ধৰণৰ হৈ আছে তাৰপিছত আপুনি যিখিনি পাৰে আপুনি কৰিব আপুনি শিকাই দিয়াত তেনেকৈ অঁ অঁ বহুত মানুহে এনেকৈ ভাল পাইছে য়োগা কৰি

অঁ

বাৰ বুলিবলৈ নাই দেওবাৰ দিনটোত বন্ধ ৰাখোঁ আৰু আপুনি এটা কাম কৰিব নহয় ৰাতিপুৱা আহিব যদি কেতিয়াবা নোৱাৰে পিছবেলা আহিব টাইমটো মিলাই ল'ব অঁ আমাকতো তেনেকৈ আমি সেই বিচৰাও নাই যোৱাও নাই অঁ এই কলেজৰ সেই হেৰিয়তে অডিটৰিয়ামতে আমাক সেই কলেজৰ ছাৰে হেৰি কৰি দিছে আমি তাতে আৰু যোনে যোনে আহে চাই দিওঁ আৰু অঁ এইটো হেৰি সূৰ্য নমস্কাৰটো কৰি বহুত ভাল পাইছে সেইটো কৰে কৰিছে চাগে অঁ ঠিক আছে হ'ব আহিব